পাঁচখন ঠাইৰ নাম লোকেচনসহ দৈ গোং বাগিচাৰ খেলপথাৰ লোকেচন মৰঙী উন্নয়ন খণ্ড চেইণ্ট মেৰিজ হাইস্কুলৰ লোকেচন মৰঙী উন্নয়ন খণ্ড মৰঙী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ লোকেচন মৰঙী উন্নয়ন খণ্ড মৰঙী মহাবিদ্যালয়ৰ লোকেচন মৰঙী উন্নয়ন খণ্ড বকিয়াল নাটঘৰৰ লোকেচন বকিয়াল হাইস্কুল